বিবাহ যিকোনো লোকৰ বাবে এক বিশেষ দিন দৰা ঘৰে জোৰোণ দিবলৈ আহি কইনা ঘৰৰ পদূলিমুখ পোৱাৰ লগে লগে কইনাৰ মাকৰ সতে কইনা ঘৰৰ আয়তীসকলে উৰুলি জোকোৰাৰে দৰা ঘৰক আদি আদৰিবলৈ ওলাই আহে পদূলিমুখৰ কল কলগছৰ তলত দৰাৰ মাক আৰু কইনাৰ মাক দুয়ো বিয়নীয়ে তামোল পান দিবলৈ যায় আৰু কইনাৰ কইনাৰ মাক তামোল পানৰ শৰাই তিনিবাৰ সাল সলনি কৰিবলৈ দিয়ে কইনাৰ মাকে দৰাৰ মাকক তিনিবাৰ বিচনীৰে বিচি সাবটি ধৰি ৰভা তললৈ লৈ যোৱাৰ নিয়মো আমাৰ বিয়া সবাহত আছে ৰভাতলিৰ মৰত মৰলৰ পিঠাগুৰি আদিৰে মাটিত অঁকা চক্ৰাকাৰ নক্স সোঁফালে দৰাঘৰীয়াৰ বাবে আছুতীয়াকৈ থোৱা দলিচাত আটাইয়ে বহে দৰা ঘৰে অনা ঘট দুটাক মৰলত থয় আৰু ঘটৰ ভিতৰত চাউল উলিয়াই পাটিৰ ওপৰত চটিয়াই দিয়ে ইয়াৰ পাছত কইনাঘৰৰ আয়তীসকলে উৰুলি বাৰুলি দি কইনাক ৰভাঘৰলৈ উলিয়াই আনে দৰা ঘৰে অনা পাটিত বহুৱাই লৈ দৰাৰ মাকে কইনাক কাপোৰ কানি আ অলংকাৰ আদি সকলোখিনি বস্তু ধুনীয়াকৈ উলিয়াই দিয়ে এইখিনিতে আয়তীসকলে প্ৰসংগত বিয়া নাম জোৰা নাম আদি গায় ৰং ৰহইচৰে আনন্দ কৰে দৰাৰ মাকে কইনাৰ মূৰত আঙুঠি সোণৰ আঙুঠি এটা ধৰি গোন্ধ তেল বাকে আৰু ফণি এখন পাতি তিনিবাৰকৈ কইনাৰ মূৰত তলৰ পৰা ওপৰলৈকে সেন্দুৰ দিয়ে তাৰ পাছত কইনাক আ অলংকাৰখিনি পিন্ধাই জোৰোণৰ নিয়মখিনি শেষ কৰে জোৰোণ পিন্ধোৱাৰ অন্তত কইনাৰ দৰা ঘৰৰ জ্যেষ্ঠসকলক আঁঠু লৈ সেৱা কৰে দৰা পক্ষই লৈ যোৱা মাহ হালধি গাঁঠিয়নৰ টোপোলা ধৰমঘট আৰু দৌল সৰুঘট এটা কইনাক চোৱাই দৰা ঘৰলৈ ঘূৰাই অনাৰ নিয়ম কৰে কইনা ঘৰে দৰাৰ বাবে জোৰোণৰ জোৰোণৰ দিনাই কাপোৰ এসাজ দিয়াৰ পৰম্পৰা আছে সাধাৰণতে জোৰোণৰ আগবেলাই যোৱাৰ নিয়ম যদিও আজিকালি ঠাই বিশেষে পিছবেলাও যোৱা দেখা যায় দৰাঘৰীয়াই কইনা ঘৰলৈ জোৰোণ আৰু তেল তেলৰ ভাৰ লৈ কইনা ঘৰালৈ যায় কোনো কোনোৱে টেকেলি দিয়া তেলভাৰো তেওঁক কোনো কোনোৱে টেকেলি দিয়া তেলভাৰো কয় জোৰোণত থাকে কইনা সাজপাৰ আ অলংকাৰ আৰু বিভিন্ন ধৰণৰ সা সামগ্ৰী যেনে দৈ জলপান গুৰ গাখীৰ চাউল তেল নিমখ মাছ এইবিলাক এটা টেকেলিত ভৰ্তিকৈ পানী আৰু তামোল পাণৰ শৰাই লৈ জোৰোণ দিবলৈ দেউতাক দদায়েক আদিয়ে যায় জোৰোণৰ দল গৈ কইনা ঘৰৰ পদূলিৰ তোৰণৰ মুখত উপস্থিত হোৱাৰ লগে লগে কইনা ঘৰে আদৰিবলৈ আহে এখন তামোল পাণৰ শৰাই লৈ এখন লগতে এখন কাপোৰৰ ঢাকি বিচনা পাৰি দিয়ে দৰা ঘৰে শৰাই আগবঢ়াই দৰা ঘৰৰ শৰাইখন আৰু কইনা ঘৰৰ শৰাইখন তিনিবাৰ সাল সলনি কৰি আদৰি লৈ গৈ ৰভাৰ তলৰ তলত দৰা ঘৰৰ বাবে ৰৈ থাকে আজিকালি বিয়া সবাহবিলাকত কইনাবিলাকক আটক ধুনীয়া কৰিবলৈ মেক আপ আৰ্টিষ্ট মাতে আৰু দৰাবিলাকেও নিজকে আটক ধুনীয়াকৈ সজাবলৈ বিভিন্ন ধৰণৰ যিকোনোৰে নিজকে সজাই তোলে বিয়া ঘৰত ৰাতি দৰাই কইনাক বিয়া কৰাই নিবলৈ আহে